মই ফুৰিবলৈ শিৱসাগৰলৈ যাম শিৱসাগৰত দৌল চাম আৰু দৌলত সোমাম দৌলত সোমাই তাত চাকি দিম প্ৰাৰ্থনা কৰিম সেৱা কৰি আহি বৰপুখুৰী পাৰ ঘূৰিম তাত পু পুখুৰীটোৰ তলত পানীত মাছ থাকে ওপৰত হাঁহ চৰি থাকে সেইবোৰ চাই আহি আকৌ বিষ্ণু মন্দিৰত সোমাম বিষ্ণু মন্দিৰতো চাকি ধূপ চাকি দি মেলি সেৱা কৰি আহি দেৱী মন্দিৰত সোমাম দেৱী মন্দিৰতো চাকি ধূপ দি আহি আহি গোটেই টাউনত এপাক ফুৰি আহি আকৌ কাৰেঙলৈ যাম কাৰেঙতো চাই আহি আকৌ ৰং ঘৰলৈ যাম ৰংঘৰৰ পৰাও আহি চৰাইদেউলৈ যাম চৰাইদেউতো গৈ ফুৰি মৈদামত মেদাম